এই আছোঁ আৰু এই এই মাত্ৰ গা পা ধুই কৰি ঘৰতে আছোঁ এই বতৰটো ভাল নহয় ডাৱৰীয়া হেৰি ক'ৰবালৈ যাব মন গৈছিলে ফুৰিবলৈ এই গাৰ্ডেন এখনলৈ যাওঁ ব'লা দেৱাংগী গাৰ্ডেন এখন বোলে বৰ ধুনীয়া নহয় এই মানুহৰ মুখত শুনি আছোঁ তাৰ মানে বৰ ধুনীয়া বোলে গাৰ্ডেনখন চাবলগীয়া এতিয়া মানে কাইলৈ যাম দিয়া আজি বতৰটো ইমান ভাল নহয় কাইলৈ যাম সোনকাল মানে কি আৰু নটা নটা মানে নটা নহয় দছটামান বজাত যাব পাৰিম কামখিনি কৰি পেলাই চব কাম কৰিহে যাব পাৰিম আৰু অঁ হয় নেকি

নহয় তাৰ পিছত আকৌ গাৰ্ডেনৰ পৰা ওলাই পেলাই আকৌ হেৰি বজাৰ কেইটামানো কৰিব লাগিব নহয় বজাৰ কেইটামান কৰিব লাগিব কাপোৰৰ কাপোৰৰ আৰু মেক আপৰ বস্তু কিছুমান ল'ব লগা আছে অঁ নহয় তাত অলপ সময় বহিম আকৌ গাৰ্ডেনখনত গম পাইছ নে নাই অঁ চাব লাগিব ঘূৰি পকি কেনেকৈনো বনাইছেনো গাৰ্ডেনখন চাই এই ভাত কিন্তু ঘৰত নাখাওঁ দেই হ'ব দিয়া ৰাতিপুৱা মই ফোন কৰিম বাৰু হ'ব দিয়া